সেয়ে তাৰ মনতো দুখ লাগিব ন' বাৰ্থডেটো পাতিম বুলি ক'লোঁ বাৰ্থডে'টো পাতিব নোৱাৰাৰ কাৰণে

শুনক দাদা আপুনি আকৌ গুৰুত্ব দিছেনে কথাটো আকৌ গুৰুত্ব দি শুনক দে দাদা মানে পূৰা জৰুৰী হয় মানে সি সৰু ল'ৰা হয় ন' সেয়েহে মানে দিগদাৰ মানে তাৰ মনটোত দুখ লাগিব সেয়েহে কৈছোঁ দাদা আপুনি বেয়া নাপাব আকৌ আপোনাৰ ব্যস্ততাৰ মাজত সময় দিয়াৰ কাৰণে অ ই মানে সৰু হয় ন' ল'ৰাটো

বনগাঁও মাজুলী অ তে বনগাঁও মাজুলী আৰু তেওঁৰ হেৰি নামটো হৈছে মীনা দাস ধন্যবাদ দাদা বেয়া নাপাব খালি দেই আপোনাক ব্যস্ততাৰ মাজত সময় বিচৰাৰ কাৰণে